হেল্ল' দাস দা হয়নে বাৰু অ' মই এই জিতুলে কৈছিলোঁ চিনি পাইছেনে নাই বাৰু এই এঙাৰ খোৱাৰ জিতুল অ' এই মোক পৰহিলৈ মাছ দহ কেজিমান লাগিছিলে দিব পাৰিবনি বাৰু

হয় দহ কেজি মান লাগিছিলে হয়

তাকে ৰৌ মাছটো পাম নেকি বাৰু ৰৌ মাছটো লোকেলটোকে লাগিছিলে মানে

অ ইয়াত নিজে দিবনে কি অঁ দি থৈ অহা হ'লে ভাল আছিলে কাৰণ মোৰ এইফালে অলপ কামো আছিলে আকৌ এই ভকতো মাতিবলৈ আছে সময়টো নিমিলেগৈ মানে তাকে দি থৈ অহা হ'লে ঘৰত ভাল আছিলে আৰু অঁ অঁ একেবাৰে কাটি মেলি কাটি মেলি চিজিল কৰি লৈ আহিলেই হ'ল আৰু অঁ দামটো কেনেকৈ

হয় হয়

অঁ ওৱান ফিফটি মানকে লৈ ল'ব অঁ হয় অ ঠিক আছে অ ঠিক আছে হ'ব হ'ব

হয় হয়

অঁ ঠিক আছে হ'ব হ'ব ঘৰতে ঘৰতে হয় অঁ অঁ ঠিক আছে হ'ব অঁ হৈ যাব হৈ যাব